হয় ষ্টেচনাৰী দোকান আছে নিয়মিতভাৱে মই বেজি গুলি আৰু বাঁহ বেতৰ আৰু কাপোৰ ক্ৰয় কৰোঁ তাৰ ওপৰত মই অলপ ভালকৈ ভালকৈ ক'ম বুলি ভাবিছোঁ যে যেনে বাঁহৰ পৰা মই চালনী জাপি আৰু মৈ যুৱলি এনেধৰণৰ বস্তু বনাই হেৰি বিক্ৰী কৰা হয় আৰু কাপোৰৰ কাপোৰেদি মই বিভিন্ন ধৰণৰ ব্লেডাৰ কিনি ফেব্ৰিক কৰোঁ আৰু তাৰ বিষয়ে আৰু বহুত নানা ধৰণৰ বহুত বস্তু দোকানৰ পৰা কিনি মই ব্যৱহাৰ কৰি আছো আৰু যেনে পুতলা পুতলা বনাইছোঁ পুতলা বনাই বহুত ধৰণত বিভিন্ন ধৰণত বিক্ৰী কৰিছোঁ আৰু পুতলা প্ৰদৰ্শনী হিচাপেও দিছোঁ আৰু খেৰৰ পুতলাও বনাইছোঁ খেৰৰ পুতলাৰ বাহিৰে আৰু নানা ধৰণৰ বিভিন্ন ধৰণৰ পুতলা বা পুতলা বনাই বিক্ৰীও কৰিছোঁ আৰু বাঁহ বেতৰ যেনে বাঢ়নী বনায়ো বিক্ৰী কৰিছোঁ এনেধৰণৰ আৰু বহুত বস্তু মই আৰ্ট কৰি আৰ্ট কৰি বহুত দূৰলৈকে পঠিয়াইছোঁ